হেল্ল' হয় হয় হয় কওকচোন আচ্ছা

আচ্ছা আচ্ছা আচ্ছা আপোনাৰ কোন কোন কোনখিনি জেগা মানে বিষ হৈ আছে বেছিকে আচ্ছা বাওঁপিনে হৈ আছে ন কিমান দিনৰ পৰা হ'ল বুলি ক'লে তিনিদিনৰ পৰা হৈ আছে আচ্ছা এনেই আপোনাৰ জ্বৰ তাৰপিছত প্ৰেচাৱ জ্বলা পোৰা বা পাতলা পায়খানা তেনেকুৱা কিবা হৈ আছে নেকি বাৰু অসুবিধা মাথা বিষটো আছে অঁ আচ্ছা তেতিয়াহ'লে আপুনি আহক মোক লগ কৰক মোৰ হেৰিতে মই য'ত বহোঁ মানে তাত তাতেই মানে আপুনি ঠেলামৰালে আহিব ঠেলামৰা ঠেলামৰা চেন্টাৰ য'ত আছে তাতেই মানে মই বহোঁ ফাৰ্মাচী বুলি কয় হয় হয় তাতেই আপুনি হয় হয় হয় অঁ সেইবিলাক গোটেইখিনি টেষ্ট চেষ্ট হয় বাৰু তেনেকে আমাৰ গোটেইখিনি মানে লেৱৰেট'ৰী মানে যিমানখিনি মানে সুবিধা আছে মানে গোটেইখিনি হয় মানে এইটো চ' সেইটো আপুনি আহিব আৰু এনেকে বাকী আপুনি আহক আহা পাছত লগ লগ কৰি কিনি মই কিবা তেনেকুৱা মেডিচিন দি থাকিব লাগে মই গোটেইখিনি আপোনাক দি দিম মানে হয় হয় আপুনি হয় আপুনি আজি শুক্ৰবাৰ ন আপুনি সোমবাৰ মানে আহিব হ'ব হয় হয় হয় অঁ ফিজবোৰ তেনেকে মই চাৰিশ পাঁচশ তেনেকে তেনেকুৱাকে লওঁ আৰু হয় হয় আপুনি সোম সোমবাৰে মই তাত ফাৰ্মাচী খনত মই মৰ্নিং আঠটাৰ পৰা দহটামান ভিতৰত মানে বহোঁ ত' আপুনি ঠিক আছে হ'ব